যেতিয়া মই মহাবিদ্যালয়ত পঢ়িছিলোঁ অধ্যয়নৰত হৈ আছিলোঁ তেতিয়া কিছুমান মানুহৰ লগত মিলিবলগা হৈছিল যাৰ লগত কেতিয়াবা কাজিয়াও কৰিছিলোঁ অৱশেষত তাৰ লগতে মিলি কিছুমান কাম কৰিবলগীয়া হৈছিল তেতিয়া পৰিস্থিতিটো মোৰ বাবে কঠিন হৈ পৰিছিল এটা ঘটনা ঘটিছিল মহাবিদ্যালয়ত পঢ়ি থাকোতে তেতিয়া মই মহাবিদ্যালয়ত নতুনকৈ নামভৰ্তি কৰিছিলোঁ তাৰ পিছত তিনি মাহ দুমাহমান যোৱাৰ পিছত চিনিয়ৰৰ লগত এখন তৰ্ক যুদ্ধ হৈছিল চিনিয়ৰে আমাক নীতি নিয়মবিলাক শিকাই দিছিল কেনেকৈ চলিব লাগে কেনেকৈ কথা ক'ব লাগে তেতিয়া এজনী চিনিয়ৰ বা এজনীয়ে মানে আমাৰ নীতি নিয়ম শিকিবলৈ শিকাবলৈ গৈ সেই বাজনীয়ে মানে নিজেই নীতি নিয়ম ভংগ কৰিলে আঙুলি দেখুৱাই দেখুৱাই মানে উচ্চ সুৰত মানে কিছুমান কথা ক'বলৈ ধৰিলে তেতিয়া মোৰ মনত প্ৰশ্ন আহিল আমাক নীতি নিয়ম শিকাব আহি আমাৰ ওপৰতে মানে দাদাগিৰি দেখুৱা টাইপৰ মানে কৰিছিলে তেতিয়া মোক লগতে প্ৰশ্ন কৰিছিলোঁ আপুনি আমাক নীতি নিয়ম দেখাইছিলে দেখালে যে কিন্তু আপুনি নিজেই যে নীতি নিয়ম ভংগ কৰিছে আপোনালোকৰ নিয়মত নীতি নিয়মবিলাকত চিনিয়ৰৰ নীতি নিয়মবিলাকত জ্যেষ্ঠজনৰ নীতি নিয়মবিলাকত আঙুলি দেখাই কথা কোৱাটো কনিষ্ঠজনক আঙুলি দেখাই কথা কোৱাটো আপোনালোকৰ জ্যেষ্ঠজনৰ নিয়ম নেকি এই প্ৰশ্নটো যেতিয়া মই কৰি দিছিলো তেতিয়া মানে জ্যেষ্ঠ গোটেই জ্যেষ্ঠখিনিৰ মাজত এটা হাহাকাৰৰ পৰিস্থিতি হয় কনিষ্ঠ এজনে যেতিয়া জ্যেষ্ঠজনক ওলোটাই মানে প্ৰশ্নটো কৰিলে তেতিয়া আমাৰ কনিষ্ঠখিনিয়ে গোটেইকেইজনে হাত চাপৰি বজাইছিল আৰু তেতিয়া সেই জ্যেষ্ঠজনী বাজনীয়ে মানে বহুত বেছি লাজ পালে তেওঁ যেতিয়া লাজ পালে তেতিয়া মানে তেওঁলোকে পিছত আলোচনা কৰি পেলাই মানে আমাক বেয়া পোৱা হৈ গ'ল আৰু ছাৰসকলৰ আগত আমাৰ আমাৰ হৈ মানে গোচৰো দিলে তেওঁলোকে কমপ্লেইন কৰিলে তেতিয়া ক্লাছত আহি ছাৰে আমাক সুধিলে কোনে মানে এনেকৈ এনেকৈ কৈছিলে তেতিয়া মই থিয় হ'লোঁ আৰু ক'লোঁ যে ছাৰ মই কৈছিলো কাৰণ আমাক নিয়ম শিকাইছে নিয়ম শিকাবলৈ গৈ তেওঁলোকৰ এনেকুৱা এটা নিয়ম আছে নেকি যে জ্যেষ্ঠজনে যেতিয়া কথা ক'ব তেতিয়া আঙুলি দেখাই এনেকুৱা শব্দ প্ৰয়োগ কৰি শব্দকেইটা মই এতিয়া পাহৰিলোঁ এই এনেকুৱা অমুক অমুক শব্দকেইটা প্ৰয়োগ কৰি কনিষ্ঠসকলক ক'ব এইটোৱেই নিয়ম নেকি তেতিয়া ছাৰে অলপ বুজালে বুজাই ক'লে তথাপিও তেওঁলোক যিহেতু ডাঙৰ তোমালোকে ক'ব নালাগিছিল আৰু তেতিয়া আমাৰ ছাৰৰ আগতো গোটেই ল'ৰা ছোৱালীখিনিয়ে মানে মই কথাখিনি কোৱাৰ লগে লগে হাত চাপৰি বজাই দিলে যেতিয়া হাত চাপৰি বজালে তেতিয়া ছাৰেও মানে ক'লে কোনে কোনে হাত চাপৰি বজাইছা তেতিয়া সকলোৱে থিয় হ'ল সেই মুহূৰ্তটো আচলতে মোৰ বাবে বহুত এটা ভাল লগা মুহূৰ্ত আছিল গোটেই ক্লাছৰূমটোৰ ল'ৰা ছোৱালীয়ে থিয় হৈ দিলে কোনে হাত চাপৰি বজাব বুলি কওঁতে তেতিয়া ছাৰে তেতিয়া সকলোকে ক'লে অঁ গোটেইবিলাকে মানে সমৰ্থন আছা তাই কথাটো ক'লেও তোমালোকে যদি সমৰ্থন নকৰিলা হয় তেতিয়া কথা নাছিল কিন্তু কথা এটা ক'লে কি হ'ব কথাটো এতিয়া তাৰমানে সকলোৱে কোৱা বুলিয়েই মই ধৰি ল'লোঁ তেতিয়া সকলোৱে হয় বুলিয়েই ক'লে তেতিয়া মোৰ ভাল লাগিছে কিন্তু ছাৰে তেতিয়া অকণমান লাজ পোৱাৰ নিচিনা ছাৰেও মানে হৈছে মোৰ আমাৰ তেনেকুৱা অনুভৱ কৰিলোঁ পিছত আকৌ তেওঁলোকে ক'লে যি হৈছে হৈছে এই তেওঁ তেখেতে ক'লে মানে যি হৈছে হৈছে আৰু ইয়াৰ পিছত তেনেকৈ জ্যেষ্ঠজনক প্ৰশ্ন নকৰিবা তাৰ পিছত যেতিয়া আকৌ বাকী পিছৰ অনুষ্ঠানবিলাকত আমি অংশগ্ৰহণ কৰিবলগীয়া হ'ল আৰু যেতিয়া প্ৰথম বৰ্ষ শেষ হৈ দ্বিতীয় বৰ্ষত আমি ভৰি দিলোঁ তেতিয়া আমি প্ৰাচীৰ পত্ৰিকা হওক বা পত্ৰিকা বা আলোচনীবিলাকত আমি নিজে সম্পাদনা কৰিবলগা হ'ল তেতিয়া সেই জ্যেষ্ঠকেইজনকে আকৌ আমি নিমন্ত্ৰণ জনাবলগীয়া হয় তেতিয়া পৰিস্থিতিটো অলপমান কঠিন যেন লাগিছিল যদিও আৰু সহজভাৱে ল'লোঁ আৰু যিহেতু কৰিবই লাগিব আৰু এইটো কোনোধৰণৰ সকলোৰে মাজত বাক বিতণ্ডা চলেই মিলা মিছা হ'বই লাগিব সেইবাবেই আৰু কথাবিলাক সহজভাৱে ল'লোঁ সহজতে তেওঁলোকক আমি মাতিলোঁ অৰু তেওঁলোকেও সেই কথাটোত ধৰি নাথাকিল সেই বাজনীয়ে কিন্তু মাতা নাছিল বাকীবোৰে সহযোগ কৰিছিল আৰু সেইদৰেই আমি কাম কাজ আগুৱাই লৈ গৈছিলো প্ৰতিটো অনুষ্ঠান আগুৱাই লৈ গৈছিলো